অবিনাশ তোক এটা কথা সুধিব লগা আছিলে ইয়াৰে গুৱাহাটীৰ পানবজাৰৰ ওচৰৰ কেব ড্ৰাইভাৰবোৰ কেনেকুৱা অঁ মানে সিহঁতৰ ৰেটিং কেনেকুৱা চেফ ন সকলোবোৰ মোৰ যাব লগা আছিলে এই পাণবজাৰৰপৰা মোৰ কলাক্ষেত্ৰ ওচৰলৈকে যাব লগা আছিলে সেইকাৰণে সুধিলোঁ কোনো এক্সট্ৰা চাৰ্জেছ নলয় ন ঠিক আছে দে